মই শস্যৰ উৎপাদনশীলতা আৰু কৰিবৰ কাৰণে বিশেষকৈ ধান খেতি আমি শালি খেতিৰ দিনত বিশেষকে আলি দিওঁ তাত আমি গোবৰ জাবৰ আৰু আদিয়ে আমি পেলাই আগতীয়াকৈ মাটিডৰা হাল বাই লওঁ তাৰ পাছত গৰুৱে যেতিয়া বাৰিষা পানী আহে এই ধৰক শাওণ শাওণ মাহতে আমি ৰোৱা মেলা কৰোঁ বহাগৰ পৰা আৰম্ভ কৰোঁ বহাগত আমি এই বাওখেতি কৰোঁ তাৰ পাছতে জেঠত কঠীয়া পাৰোঁ কঠীয়া প পৰাৰ পাছত আমি কঠীয়াখিনি ৰুবৰ টাইমত আমি পথাৰত আলি পদূলি দি লৈ আমি তাত গোবৰ জাবৰ পেলাই দিওঁ আমাৰ এইবোৰ গাঁৱলীয়া জেগা গাঁৱলীয়া জেগাত গোবৰ জাবৰেই মানে যথেষ্ট সাৰ বুলি ক'ব লাগিব আৰু তাৰ পাছত ৰোওঁ আৰু যদি পোকে নাখায় খাব নোৱাৰাকৈ পোকে খোৱা দেখিলে আমি আমি ঔষধ পাতি ব্যৱহাৰ কৰোঁ তাৰ পাছতে আমি আঘোণ মাহত ধান চপাই আনি ভঁৰালত থৈ থওঁ আৰু চাহ খেতিৰ কাৰণে আমি এতিয়া বহা এই এতিয়া ধৰক এই মাঘ মাহত এতিয়া আমি কাটিং কাটিছোঁ ডালবিলাক কাটি দিছোঁ আৰু কাটি দিয়াৰ পাছতে অলপ চাফ চিকুণ কৰি তাত ভালদৰে চাফ চিকুণ কৰি কিছুমান ৰাসায়নিক সাৰো ব্যৱহাৰ কৰিছোঁ আৰু খেতিৰ পৰা নিজৰ ঘৰত উৎপাদন হোৱা গৰুৰ গোৱৰ কি এইবোৰ জাবৰ জোঁথৰ পচন সাৰ এইবোৰ আমি তাত চটিয়াই দিছোঁ আৰু এতিয়া লাহে লাহে বিহুৰ চ'ত মাহত আপোনাৰ কোঁহ ওলাব আৰু প্ৰায় বহাগমানত চিঙিব পৰা হ'ব

এতিয়া আৰু যেতিয়া বতা বতৰ খৰাং খৰাং হয় আমি এই খৰাং হোৱাৰ টাইমত বিভিন্ন ধৰণে আমি পানী ব্যৱহাৰ কৰোঁ যাতে পুলিবোৰ মৰি যাব নোৱাৰে বা কাটিং কাটি দিয়াৰ পাছত পুলিখিনি যাতে ৰ'দৰ তাপ বেছিকৈ নাপায় তাৰ ওপৰত লক্ষ্য ৰাখি আমি কামবোৰ কৰি যাওঁ যদি বেছি খৰাং দেখোঁ তেতিয়া পানী দিওঁ পানী মানে ধৰক এইবোৰ জলসিঞ্চনৰ ব্যৱস্থা বা এইবোৰ টিউবৱেলৰ বহাই ব'ৰিং কৰি তেনেধৰণৰ পানী দি আমি কাম কৰি আছো